মই সৰু থাকোঁতে মোক মোৰ মায়ে অসমীয়া ভাষাটো লিখিবলৈ শিকাইছিল আৰু মই প্ৰায় অংগনবাডীৰ পৰাই অসমীয়া ভাষাটো লিখিবলৈ পঢ়িবলৈ আৰু ক'বলৈ যত্ন কৰিছোঁ অসমীয়া ভাষাটো আমাৰ মাতৃভাষা

ই এই অসমীয়া ভাষাত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ আছে

প্ৰতিটো ভাষাত যেনেকৈ ব্যাকৰণ থাকে ঠিক তেনেকৈ অসমীয়া ভাষাতো ব্যাকৰণ আছে আৰু মই এজন অসমীয়া হিচাপে অসমীয়া ভাষাটো ক'বলৈ পঢ়িবলৈ

লিখিবলৈ পাৰোঁ বুলি মই গৌৰৱ কৰোঁ এজন অসমীয়া বুলি নিজক পৰিচয় দিবলৈ অসমীয়া ভাষা নজনাটো অতি নিৰ্লজ্জ কথা